আমি মই এবাৰ ৰাইজৰ বাহিৰত শ্বিলঙলৈ গৈছিলোঁ শ্বিলঙত অলপ দিন ফুৰিলোঁ থাকিলোঁ তাউকি চালোঁ আৰু ভাল লাগিল তাত থাকি গৰম দিনত ফুৰিবলৈ যাবলৈ ভাল তাত ঠাণ্ডা ঘূৰি ভাল লাগে ফেমিলিৰ লগতো যাব পাৰি ঘৰৰ সকলোকে আমি গৈছিলোঁ ঘৰৰ সকলোৱে আৰু এবাৰ নেপাললৈ গৈছিলোঁ নেপালত মানুহজনৰ চকু দেখাবৰ কাৰণে গৈছিলোঁ

আৰু নেপালতো থাকি ভাল লাগিল শ্বিলঙতো থাকি ভাল লাগিল মানুহজন লগতে গৈছিলোঁ ফুৰিবলৈ

আমি যেনে গৈছোঁ সকলোৱে যাব পাৰিলে ভাল লাগে তালৈ আৰু নেপালত চকুৰ চিকিৎসাৰ কাৰণে ভাল

আশা কৰাৰ ভাল হওক আৰু বেলেগ দহজন মানুহ গৈ তাতে নেপালত গৈ চকু দেখাবগৈ লাগে তাতে ভাল হ'ব আৰু তেনেকৈ বেলেগত যোৱা নাই নাগালেণ্ডলৈ গ'লোঁ নাগালেণ্ডতো তেনেকৈ দুই তিনিদিনমান থাকিলোঁ থাকি আহিলোঁ মানুহজনৰ লগতে গ'লোঁ ফুৰিবলৈ আৰু ভালেই লাগে ফুৰি দেশৰ বাহিৰে তেনেকৈ বেছি দূৰলৈ যোৱা নাই বাৰু খালী ৰাজ্য বাহিৰত গৈছোঁ

আৰু অসমৰ ভিতৰতো বহুতো তেনেকৈ চাবলগীয়া ধৰি লওক মন মন্দিৰ আছে তীৰ্থস্থান আছে সেয়া ফুৰিছোঁ ভালেই লাগিল বা শ্বিলঙটো তেনেকৈ চাবলগীয়া বস্তু আছে কিছুমান সেয়া চাইও ভাল লাগিল আৰু

অসমীয়া মানুহৰ লগত আৰু সেয়াই আৰু ভালেই লাগিল থাকি তাকে কৈ মোৰ বক্তৃতা সামৰণি মাৰিছোঁ